মই আৰু মোৰ পৰিয়ালে ধৰ্মীয় উৎসৱৰ ভিতৰত আমি বিহুটোৱে বহুত বিহুতো পালন কৰোঁ আমাৰ তিনিটা বিহু হয় সেই তিনিটা বিহু আমি বহুত ধুম ধামেৰে উলহ মালহ মালহেৰে পালন কৰোঁ বিহুত আমি আগৰ পৰাই বহু দিন আগৰ পৰাই আমাৰ বিহুটোৰ প্ৰস্তুতি আমি চলাই থাকোঁ যেনে ধৰক মাঘৰ বিহুত আমাৰ যেতিয়াৰ পৰাই ধান ধান কাটি মৰণা মৰা হয় তাৰ পিছৰ পৰাই আমাৰ মাঘৰ বিহুটো আমা আমাৰ আমি প্ৰস্তুতি চলাওঁ তাৰ পিছৰ পৰাই আমি মাঘৰ বিহুটো পৰিচিত হয় যেনে সান্দহ গুৰি খুন্দা লাৰু পিঠা বনোৱা তেনেকুৱা ধৰণৰ বহুত বহুত আৰু কিবা কিবি ব খাদ্য বনোৱা লাৰু পিঠা যিমান আছে সেইবোৰ বনাই আমি বহুদিন আগৰ পৰাই প্ৰস্তুতি চলাওঁ আৰু উৰুকাৰ বিহুটোত বিহুৰ আগদিনা উৰুকাৰ দিনা আমি একেলগে সকলো লগ লগে ভাগে এসাঁজ খোৱা তেনেকুৱা আৰু মাঘৰ বিহুত আমি তেনেকৈ কাপোৰ লোৱা নাযায় কিন্তু বিহুৱান বুলি ডাঙৰক এখন গামোচা দিয়াটোৱে আমাৰ অসমীয়া আমাৰ অসমীয়াৰ পৰম্পৰা আৰু বহাগ বিহুত বহাগ বিহুতো আমি তেনেকৈ পালন কৰোঁ বহাগ বিহুত আমি ডা কাপোৰ লওঁ বহুত মানে সকলোকে কাপোৰ দিওঁ আৰু নিজৰ বাবেও লওঁ বিহুদিনা আমি সেই কাপোৰ পিন্দ নতুন কাপোৰ পিন্ধোঁ পিন্ধি অনুচ আমাৰ অনুষ্ঠান হয় সেই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ আৰু